নমস্কাৰ মোক এটা প্ৰশ্ন সোধা হৈছিল আপোনাৰ প্ৰিয় প্ৰকাৰৰ খাদ্য কি আৰু আপুনি সেয়া ক'ত খাই ভাল পায় এইটো বৰ ডাঙৰ প্ৰশ্ন নহয় কিন্তু বহুত কৌতুকধৰ্মী এটা প্ৰশ্ন আৰু খুব ভাল লগা এটা প্ৰশ্ন কিয়নো খোৱা বোৱাইতো মানুহৰ জীৱন আৰু কোনো মানুহটো নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে আৰু প্ৰত্য়েকগৰাকী মানুহৰে কিবা খাই ভাল পোৱা বা কিবা বনাই ভাল পোৱা বা ৰান্ধি ভাল পোৱা বা কোনোবা এখন ক'ৰবাত খাই ভাল পোৱা এনেকুৱা প্ৰত্যেক মানুহৰ অভিজ্ঞতা থাকে মোৰো তেনেকুৱা কিছুমান অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাবোৰ মই আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰোঁ বা আপোনালোকৰ আগত মই মত বিনিময় কৰিব বিচাৰোঁ বা আপোনালোকৰ লগত মই আপোনালোকক মই ক'ব বিচাৰোঁ যে মোৰ কি তেনেকুৱা কি কি অভিজ্ঞতা আছে বা কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে এই ৰন্ধা মেলা খোৱা বোৱা বা ক'ত খাই ভাল পোৱা এই বিষয়ৰ ওপৰত প্ৰথম কথাটো হ'ল প্ৰত্যেক মই ক'লোঁৱেই যে প্ৰত্যেকগৰাকী ব্যক্তিৰে কিছুমান নিজৰ প্ৰিয় খাদ্য আছে মোৰো ঠিক সেইদৰে কিছুমান প্ৰিয় খাদ্য আছে মই সকলোতকৈ খাই ভাল পাওঁ যিকোনো প্ৰকাৰৰ বইল মই ঠিক নিৰামিষহাৰী নহয় মই মাছ মাংসও খাওঁ বা নিৰামিষো খাওঁ মই এইটো উভয়চৰ বুলি ক'ব লাগিব মই সকলো খাওঁ খাই ভাল পোৱাৰ ভিতৰত মোৰ বিশেষকৈ কঁঠাল গুটিৰ যিটো পিটিকা কঁঠালগুটিটো কঁঠালটো সকলোৱে চিনি পায় এইটো জেকফ্ৰুইট নে কিবা বুলি আছিলে ইংৰাজীত সেইবুলি কয় গতিকে কঁঠালৰ ভিতৰত যিটো গুটি থাকে সেই গুটিটো বইল কৰি বা পুৰি বিশেষকৈ পুৰি তাৰ ওপৰৰ বাকলিটো আঁতৰাই পিটিকা কৰিলে যিটো সোৱাদ হয় নিমখ বা তাত সৰিয়হৰ একদম কেঁচা তেল দি পিনি খাটি সৰিয়হৰ তেল যিটো দি পিনি অলপ পিঁয়াজ আদা আৰু মান ধনিয়া পাত অলপমান কাটি পিনি পিটিকি যিটো মানে সুস্বাদু খাদ্যত পৰিণত হয় হয়তো মোৰ কাৰণে এইটো বহুত ভাল লগা এটা কথা বা খুব খাই খুব ভাল পাওঁ মই সেই কঠালৰ কঠালৰ গুটিটো মই বহুতএইটো ছিজনেল ফ্ৰুট হয় বা এটা এইটো বতৰৰ এটা খাদ্য হয় এইটো সকলো সময়তে পোৱা নহয় এই বস্তুটো গতিকে সেই বতৰত যেতিয়া বাৰিষাকালত কঠালবোৰ পকে তাৰ পৰা গুটিবোৰ সংক সংৰক্ষণ কৰি বা গুটিবোৰ লৈ ৰ'দ শুকুৱাই বাকলিটো ভালদৰে আঁতৰাই ভালদৰে পুৰি পিনি যিটো চাটনি কৰে বা পিটিকা কৰা হয় সেই পিটিকাটো খাই খুব সুন্দৰ লাগে হয়তো মোৰ লগতে হয়তো হাজাৰজনে বা বহুতো এই চাটনিবিধ প্ৰিয় হ'ব পাৰে সেয়ে যেই কি নহওক কঠালৰ গুটি সঁচাই খাই মই যথেষ্ট ভাল পাওঁ ইয়াৰ পিছত মই ক'ব বিচাৰোঁ বিশেষকৈ কঠালৰ গুটিটো পুৰি আৰু পুৰাৰ পোৰা বস্তু সকলোৱে ভাল লাগে সেইটো কঠালৰ গুটিয়েই হওক বা কচুৱেই হওক বা আন মাছেই হওক বা হেৰিয়ে হওক পোৰা বস্তু সকলোৱে ভাল লাগে এইটো আচলতে হিষ্ট্ৰিকেল কিছুমান বা ঐতিহাসিক কিছুমান ৰুলছ থাকে বা নিয়ম কিছুমান থাকে সেই নিয়মৰ কাৰণে এইটো হয় মানে পোৰা মাংস মানুহে কিয় ভাল পায় এইটো কথা আমি ভালদৰে যদি বিশ্লেষণ কৰোঁ তেতিয়া আমি দেখিম যে মানুহ যেতিয়া আদিম কালত আছিলে প্ৰথম যেতিয়া মানুহে কেঁচা বস্তু ভক্ষণ কৰিছিলে সেই জীৱ জন্তু হত্যা কৰি কেঁচা খোৱাই হওক বা আন গছৰ ফল মূল শাক পাচলি বা হাবি জংঘলৰ পৰা যিবোৰ কালেকশ্যন বা মানুহৰ খাদ্য হিচাপে গণ্য কৰি সকলোবোৰ কেঁচাকৈ ভক্ষণ কৰিছিল তাৰপিছত নৱপ্ৰস্তৰ যুগৰ আৰম্ভণিৰ লগে লগে যেতিয়া জুই আৱিষ্কাৰ হ'ল জুইত যেতিয়া মানুহে প্ৰথম যেতিয়া পুৰি খাইছিলে সেই যিটো সোৱাদ সেই সোৱাদটো মানুহৰ আজিও আছে গতিকে আদিম কালৰ যিখিনি মানুহৰ বৈশিষ্ট্য আছিল সেই বৈশিষ্ট্যবোৰ এতিয়াও খুব ভাল লাগে চাবচোন আগতে মানুহবিলাকে দৌৰি দৌৰি এটা জীৱ জন্তুক হত্যা কৰি ভাল পাইছিল খেদি খেদি এতিয়াও মানুহে খেদি খেদি জীৱ জন্তুক হত্যা কৰিব বিচাৰে এইটো মানে বন্য উল্লাসটো সেই তেতিয়াৰ পৰা আছে গতিকে এইখিনি প্ৰসংগক্ৰমে ক'লোঁ ইয়াৰ কোনো বিষয়বস্তু অন্তৰ্গত নহয় তাৰ বাবে মোক ক্ষমা কৰিব কিন্তু প্ৰিয় খাদ্য বুলি ক'লে কঠালগুটিৰ পিছতে মোৰ আহে লাই পাতৰ ভাজি খুব সুন্দৰ লাগে লাই পাত এটা এইটো এইটো ছিজনেল ফুড হয় বা ছিজনেল বা এইটো বতৰৰ খাদ্য হয় লাই পাত গতিকে লাই পাতৰ বইল কৰি খাব পাৰে লাই পাত আপুনি ভাজি খাব পাৰে লাই পাতৰ আপুনি কেঁচাকৈ চাটনি কৰি খাব পাৰে খুব খাই ভাল পোৱা এটা মোৰ খাদ্য গতিকে ইয়াৰ পিছত আহিব চবতকৈ প্ৰিয় যদি মই মাছ মাংসৰ কথা কওঁ চবতকৈ ভাল লগা মাছটো হ'ল চেঙেলী মাছ হয়তো বহুতে নাখায় চেঙেলী মাছ কিন্তু চেঙেলী মাছ যিটো গৰৈ মাছ বা চেঙেলী মাছ গৰৈ মাছতকৈ চেঙেলী মাছটো মই বেছি ভাল পাওঁ দুয়োটা মাছ দেখিবলৈ প্ৰায় একেই চেঙেলী মাছটো অলপ বেছি পিছল হয় বাৰু যিকি নহওক কিন্তু চেঙেলী মাছটো কি হয় চেঙেলী মাছটো শু মানে তেলত যদি ফ্ৰাই কৰি কৰচিয়াই কৰচিয়াই যদি তেলত ফ্ৰাই কৰে সেইটো খাবলৈ খুব সুন্দৰ লাগে গতিকে চেঙেলী মাছৰ তেলত ভাজি খাইতো মই বহুত ভাল পাওঁ মোৰ প্ৰিয় খাদ্যৰ ভিতৰত পৰে ইয়াৰ পিছতে আহে মা মাংসৰ ভিতৰত আহে হাঁহ মাংস আৰু হাঁহ মাংস অসমীয়া সমাজৰ আটাইতকৈ ভাল পোৱা এটা প হয়তো অসমীয়া হয়তো অসমীয়া মানুহ প্ৰত্যেকেই হাঁহ মাংসটো ভাল পায় হাঁহ হাঁহৰ আৰু লগত যদি আপুনি জালি কোমোৰা বা কোমোৰা দিয়ে হাঁহৰ লগত খাই খুব সুন্দৰ লাগে কোমোৰা কোমোৰা আৰু হাঁহ মাংসৰ যিটো জুতি বা যিটো যুটীয়া জুতি সেইটো খুব সুন্দৰ লাগে খাই খুব ভাল লাগে ইয়াৰ পিছত আমি ক'ব পাৰোঁ যে কি ভাল লাগে ইয়াৰ পিছত আমি ক'ব পাৰোঁ

মাংসৰ ভিতৰত মই ক'ব পাৰোঁ যে ইয়াৰ ভিতৰত ইয়াৰ পিছত মই খাচী মাংস খাই ভাল পাওঁ যিটো আমি ছাগলী মাংস বুলি ক'ব পাৰোঁ আৰু ছাব ছাগলী মাংসৰ এটা যিটো বাকলিটো গুচাই দিয়ে ছাগলীটোৰ সেইটো নহয় যিটো নেপালী কাট বুলি কয় বাকলিয়ে চাকলিয়ে থাকে সেইটো খাই খুব ভাল লাগে গতিকে খোৱাৰ ওপৰত ঢেৰ আছে আৰু ৰঙালাও আৰু গাহৰি মাংসও খাই ভাল লাগে ৰঙালাউৰ লগত যদি গাহৰি মাংস কেঁচা ৰঙালাউৰ লগত যদি গাহৰি বনায় খুব সুন্দৰ লাগে মাটিমাহৰ লগত গাহৰি মাংস খাই ভাল পাওঁ খোৱাৰ কোনো অন্ত নাই খোৱাৰ কোনো মোৰ অন্ত নাই মই সকলো খাওঁ এ টু জেড একৰ পৰা হস্ৱন্তলৈকে মই সকলোবোৰ খাওঁ ইয়াত কোনো হেৰি নাই বাচ বিচাৰ নকৰোঁ ঈশ্বৰে যি দিয়ে প্ৰসাদ বুলি গ্ৰহণ কৰোঁ এতিয়া কথাটো হ'ল ক'ত খাই ভাল পাওঁ আমি ইমানো ধনী ঘৰৰ ল'ৰা নহয় যে য'ত ত'ত খাম বা খাবলৈ আমি সুবিধা পাম আমি ঘৰত যিটো বনায় ঘৰতে বনাই খাই ভাল পাওঁ বুলি ক'ব লাগিব আমি যেতিয়া সুবিধা হয় ঘৰতে ভালদৰে বনাওঁ আমি ঘৰতে খাওঁ ঘৰতে সকলো ঠিক ঠাক কৰি লওঁ যোগাৰ কৰি লওঁ সকলোবোৰ ঘৰতে বনাই মেলি খাওঁ মেইন কথাটো সেইটোৱে গতিকে ইয়াৰ উপৰি আমি এইটো ক'ব পাৰি যে যদি বনোৱা মেলাৰ ওপৰত ডিপেণ্ড কৰোঁ কেনেদৰে বনাওঁ বা কিদৰে বনাওঁ সদায় থলুৱাভাৱে বনাই ভাল লাগে থলুৱাভাৱে যিবোৰ খাদ্য ৰন্ধা হয় থলুৱাভাৱে যিবোৰ খাদ্য প্ৰস্তুত কৰা হয় সেই খাদ্যবিলাক সদায় ভাল লাগে কিন্তু বৰ্তমান সময়ত দেখা যায় যে বহুতো ৰেষ্টুৰেণ্টেই হওক বা হোটেলেই হওক বা ধাবাই হওক তাত থলুৱা খাদ্য বুলি কিন্তু কিছুমান অথলুৱা খাদ্যহে খোৱা হয় থলুৱা বুলি ক'লে কি হ'ল জুইত বনালেই থলুৱা নহয় থলুৱাৰ থলুৱা হ'বৰ কাৰণে যথেষ্ট কিছুমান বৈশিষ্ট্য আছে সেই বৈশেষ্ট্যবোৰ ফুলফিল হ'ব লাগিব যদি মই ক'ব বিচাৰোঁ যে থলুৱা আমি কোনবিধ খাদ্যক থলুৱা বুলি ক'ব পাৰিম যদি আমি ভাতৰ কথা কওঁ সেই ভাত যদি থলুৱা হিচাপত আমি ক'বলৈ যাওঁ সেই ভাতখিনি ক'ৰ পৰা আহিছে আমি সেইটো চাব লাগিব ভাতখিনি অবভিয়াচলি এজন কৃষকে মাটি ৰুব লাগিব বোকা দিব লাগিব মাটিত ৰুব লাগিব ৰোৱাৰ পিছত কঠীয়াত ৰুব লাগিব তাৰ পৰা ধান হ'ব গতিকে সেই মাটিডৰাত ৰাসায়নিক কিবা সাৰ ছটিয়াইছে নেকি আমি তাত গুৰুত্ব দিব লাগিব যদি ৰাসায়নিক সাৰ ছটিয়াই পিনি সেই ধান প্ৰস্তুত কৰিছে বা চাউল প্ৰস্তুত কৰিছে সেইটো কেতিয়াও থলুৱাত নপৰে গতিকে নিজৰ পচন সাৰ প্ৰস্তু দি পিনে যদি প্ৰস্তুত কৰিছে তেতিয়া বেলেগ কথা আৰু সেই ধানটো আনি আমি ক'ত খুনাইছো বা ক'ত আমি বাকলি সেই ধানৰ বাকলিটো গুচাইছোঁ চাউল উলিয়াব কাৰণে আমি বৈদ্যুতিক মেচিনত বাকলিটো উলিয়াইছোঁ ছেপাৰেট কৰিছোঁ আমাৰ মানে পৃথক কৰিছোঁ নে আমি নিজৰ ঘৰত ঢেঁকীত বা উৰালত আমি সেই বস্তুবোৰ খুন্দি ধানৰ পৰা সেই চাউলটো ছেপাৰেট কৰিছোঁ তাৰ ওপৰত গুৰুত্ব দিব লাগিব যদি আমি মেচিনত ছেপাৰেট কৰিছোঁ বা আধুনিক সঁজুলিত আমি ছে ছেপাৰেট কৰিছোঁ সেইটো কেতিয়াও থলুৱাত পৰিব নোৱাৰে আৰু সেই চাউলখিনি আনি আমি ক'ত ৰান্ধিছো প্ৰেছাৰ কুকাৰত ৰান্ধিছোঁ নে ছচপেনত ৰান্ধিছোঁ নে মাটিৰ পাত্ৰত ৰান্ধিছোঁ গতিকে যদি আমি মাটিৰ পাত্ৰত ৰান্ধিছোঁ বা আমি ছচপেনত যদি ৰান্ধিছোঁ তেতিয়া সেয়া থলুৱা যদি আমি প্ৰেছাৰ কুকাৰত ৰান্ধিছোঁ সেয়া থলুৱা হ'ব নোৱাৰে আৰু সেই প্ৰেছাৰ কুকাৰটো আমি ক'ত দিছোঁ বা সেই ছচপেনটো আমি ক'ত দিছোঁ জুইৰ ওপৰত দিছোঁ নে আমি অন্য কিবা গেছৰ দিছোঁ আধুনিক গেছ চিলিণ্ডাৰত দিছোঁ যদি আমি গেছ চিলিণ্ডাৰত দিছোঁ সেইটো কেতিয়াও থলুৱা হ'ব নোৱাৰে আমি জুইত বনাব লাগিব গতিকে থলুৱা খাদ্য হ'বৰ কাৰণে যথেষ্ট যথেষ্ট সংখ্যক বৈশিষ্ট্য ফুল পূৰণ কৰিব লাগিব বা যথেষ্ট সংখ্যক বৈশিষ্ট্য যোগ কৰিব লাগিব তেতিয়াহে এবিধ খাদ্য খাদ্য হিচাপে উঠিব এতিয়া কথা হ'ল যে নেক্সট কথাটো আমি মই আটাইতকৈ কি বনাই ভাল পাওঁ মই চবতকৈ ভাল পাওঁ মই মাংস বনাই মই মাংস কেনেদৰে বনাওঁ মাংসৰ পিছত মই দালি বনাই ভাল পাওঁ দালি একদম ছিম্পুল দাইল মাংসটো মই কেনেদৰে বনাওঁ যিকোনো মাংস সেয়া ছাগলী মাংসই হওক বা হাঁহ মাংসই হওক বা ব্ৰইলাৰেই হওক বা আন গাহৰি মাংসই হওক প্ৰথমতে মই পিঁয়াজখিনি মিহি মিহিকৈ কাটি লওঁ আৰু মাংসৰ জোখৰ অনুসৰি মই কেৰাহীটোত তেল দিওঁ আৰু কেৰাহীত তেল দিয়াৰ পিছত মই পিঁয়াজ যেতিয়া কেৰাহীত গৰম হয় তেলখিনি গৰম হয় তেতিয়া মই পিঁয়াজখিনি দিওঁ মাংস জোখাৰ মই পিঁয়াজখিনি কাটি দিওঁ মিহিকৈ কাটি দিওঁ আৰু সেই পিঁয়াজখিনি মই দহ মিনিট পাঁচ মিনিট দহ মিনিটমান মই ভাজি লওঁ আৰু যেতিয়া সেই পিঁয়াজখিনি অলপ তাম বৰণীয়া হয় অলপ ৰঙচুৱা পৰে তেতিয়া মই তাত আদা নহৰু যিটো খুন্দো মাংখৰ জোখ অনুসৰি যিটো আদা নহৰুকণ সেয়া দিওঁ আৰু সেয়া অলপ ভজাৰ পিছত মই কেঁচা জলকীয়া ফালি দিওঁ মই কুটি নিদিওঁ সদায় ফালি দিওঁ কেঁচা জলকীয়া তাত দিওঁ আৰু কেঁচা জলকীয়া দিয়াৰ পিছত যদি সেইখিনি অলপ সিজিব বা ভাজিব অলপ ৰঙচুৱা পৰিব তেতিয়া মই বিলাহীখিনি দিওঁ জোখ অনুসৰি মই বিলাহীখিনি দিওঁ এক কেজি এক কেজি যদি মাংস লওঁ এক কেজি মাংসত মই চাৰিটা বা পাঁচটা বিলাহী তাত দি দিওঁ আৰু গোটেইখিনি মই সুন্দৰভাৱে ভাজোঁ কোনো মচলা কোনো আধুনিক মচলা মই তাত প্ৰস্তুত নকৰোঁ আৰু এতিয়া সেইখিনি ভাজি হ'ল মাংস দিয়াৰ আগে আগে মই তাত জালুক দি দিওঁ কিন্তু জালুকখিনি মই খুন্দি নিদিওঁ মই গোটাকৈ দিওঁ জালুকখিনি জালুক দিয়াৰ পিছত মই জালুক দিয়াৰ পিছত সেইখিনি অলপ ভজাৰ পিছত যেতিয়া তাৰ পৰা এটা ছেণ্ট ওলাব সেই ছেণ্টটো ওলোৱাৰ লগে লগে মাংসখিনি মই আৰু মাংসখিনি ধুনীয়াকৈ ভাজি মাংসখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি মই সকলোবোৰ ভজাৰ পিছত মাংসখিনি যেতিয়া ৰঙচুৱা পৰে তাত মই অলপ গৰম পানী দি দিওঁ মাংসখিনি সিজিব পৰাকৈ আৰু গৰমপানী দি দিয়াৰ পিছত মই ঢাকোন দি দিওঁ ইয়াৰ পিছত আপোনাৰ আধা ঘণ্টা পোন্ধৰ মিনিট উতলাৰ পিছত সেইখিনি খোৱাৰ বাবে উপযোগী হয় আৰু খুব এটা সুন্দৰ এটা সুস্বাদু খাদ্যত পৰিণত হয় আপুনি জিভাত দিলেই জিভাৰ পৰা পানী ওলাই যাব আপোনাৰ গতিকে এইখিনি মই বনাই ভাল পাওঁ খাই ভাল পাওঁ বুলি ক'লে আপোনাৰ স্পষ্ট কথা মই ঘৰতে বনাওঁ ঘৰতে খাওঁ আমি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টতো খাই ভাল লাগে কিন্তু সেইবোৰ আমি সপোন কেতিয়াবা কেতিয়াবা ফুলফিল কৰোঁ কিন্তু আমি খাই ভাল পাওঁ বুলি নকওঁ আৰু ঘৰতে বনাওঁ ঘৰতে খাই ভাল লাগে নিজে বনাওঁ গতিকে এই কথাবিলাক আমি বিশেষ দীঘলীয়া আৰু নকৰোঁ আৰু কেইবাগৰাকী বক্তা আছে সেই বক্তাসকলে ইয়াৰ ওপৰত দাঙি ধৰিব গতিকে ইমানতে সামৰিছোঁ